ভাৰতত প্ৰত্যেক ব্য়ক্তিয়ে চাহ ভাল পায় আৰু মই ঘৰত চাহ প্ৰথমতে চচ্পেনত পানীখিনি গৰম কৰোঁ তাৰ পাছতে কেইটামান চাহপাত দিওঁ

তাৰপাছত আকৌ তেজপাত আৰু ইলাচি অলপমান দি দিওঁ গাখীৰ চাহত ইলাচিৰ গোন্ধটো খুবেই ধুনীয়া হয়